হেল্ল' অঁ বিকি ক'ত আছ তই অঁ এই অফিচত আছ ৰ এই হেৰি কথা এটা সুধোঁ তোক মানে কি এই যে আমি মানে কাষ কামাখ্যা মন্দিৰলৈ যাম বুলি ভাবিছোঁ এই গাড়ী এখন ঠিক কৰি দিব পাৰিবি পিলি আছে পিল থাকিলেও মানে কি আৰু সি মানে কি এইবিলাকত কামত ব্যস্ত হৈ আছেতো সি মানুহ ইমান মানে মানুহ ইমান চিনিও নাপায় দেচোন তই এতিয়া অফিচত থাক সেইখিনিতে দোকানত কাম কৰা ওচৰতে ধৰ গাড়ী গোৰা তেনেকৈ দেখা পাৱ বা ভাৰা গাড়ী চিনি পাৱ তই কবিচোন যে আমি বিছ তাৰিখমানে আমাৰ বেছি নহয় আমি ছজন যাম ঘৰৰ ফেমিলী তাৰপিছতে ছজন গ'লে ছীট কেপাচিটি জানো বেছি মানুহ নাই ছজনেই আছে ছজনৰ লগতেই যাম আৰু কামাখ্যা অঁ তাৰপিছত ভাৰা কিমান কি কথা সেইবিলাক সব সুধিবি সুধি পেলাই তাৰপিছত কবি ঘূৰিম আকৌ কিবা ক'ৰবাত ক'ৰবাত ঘূৰিম আৰু ধৰ তেনেকুৱা মানে শৰাই দিবলৈ আছে আমাৰ শৰাই চৰাই দি ধৰ অকণমান ফুৰিম আৰু ইফালে সিফালে কিমান ভাৰা কবি অঁ

অঁ হ'ব দে নে কি অঁ ৰচোন তোৰ ওচৰত আছে নেকি কচোন

অঁ হ'ব দিয়া তুমি ঘৰত সুধি পেলাই ক'বা ন ঠিক আছে বেলেগ ড্ৰাইভাৰ দিবা হ'ব কাক দিয়া বেলেগ ড্ৰাইভাৰ দিলেও আপত্তি নাই কিন্তু ভাল পাৰ্ফেক্ট ড্ৰাইভাৰ দিবা দেই অঁ ফেমিলীটো যামতো আজিকালি জানাই দিন কাল আৰু সেইকাৰণে অকণ ভাল ড্ৰাইভাৰ এজন দিলে আমি যাব পাৰোঁ মন্দিৰলৈ যোৱা কথা ধৰচোন ঠিক আছে হ'ব দিয়া হ'ব তুমি ক'বা মোক কেতিয়া দিবা হাঁ ঠিক আছে